মই এমাহ মানৰ আগতে এডাল চাৰ্জাৰ কিনিছিলোঁ চাৰ্জাৰডালৰ দাম বহুত বেছি আছিলে ভাবিছিলোঁ চাৰ্জাৰডাল ভালেই পাম বুলি কিন্তু চাৰ্জাৰডাল বেছি দিন মই চাৰ্জ দিবলৈ নাপালোঁ চাৰ্জো ভালদৰে নলয় আৰু সোনকালেই বেয়া হৈ গ'ল গতিকে পুনৰ মই এডাল কিনিবলগা হ'ল